হয় কওকচোন নাই নাই এনেই আছোঁ হয় হয় কওকচোন অঁ মই পাইছোঁ তাকেহে মোৰো বহুত চিলেবাছ থাকি গৈছে হয় হয় তাকে কি কৰা যায় বাৰু অঁ সেইটো হয়

মানে ছিলেবাছটো শেষ হোৱা নাই যে সেইকাৰণে বহুত বেয়া হ'ব যেন লাগিছে মানে হলীডে এতিয়া নিদিলে ভাল হ'ব নেকি বুলি ভাবিছোঁ মানে তাকে কি কৰা যায় বাৰু অঁ হয় হয়

বৰষুণজাকো কম নহয় মানে একেৰাহে দিয়ে আছে বৰষুণ তাকেই প্ৰিঞ্চিপালৰ লগত কথাটো আলোচনা কৰিব লাগিব মই এক্সট্ৰাকৈ ভবা নাই মোৰ ডিচিছনমতে সেইটোৱে হ'ব নেকি মাটি পেলোৱাটোৱে ভাল হ'ব

মোৰ আৰু তিনিটা ছে ছেপ্টাৰমান আছেই বহুত অঁ অঁ সেইটো হয়

হয় হয় তাকেহে যদি প্ৰিঞ্চিপাল বাইদেৱে একো উপায় নিদিয়ে তেন্তে ঘৰত গৈয়ে কিবা কৰিব লাগিব অঁ সেইটোও ভাল আকৌ

সেইটো হয় আকৌ দেই তাকেহে কি ভাবিছে বাৰু অঁ কেইদিনমান ল'ৰাখিনিক দিব কেইদিনমান ছোৱালীখিনিক দিব

অঁ সেইটো হয়

চিলেবাছটো মোৰ আৰু তিনিটা ছেপ্টাৰমান সেইটো হেৰি কৰি দিলে হ'ব বাৰোঁ সেইটো মই কিবা এটা মেনেজ কৰিব লাগিব হয় হয়

অঁ ঠিক আছে হ'ব দিয়া

অঁ ঠিক আছে